প্ৰত্যাহ্বানমূলক সাঁতোৰৰ ব্যায়াম বুলি ক'লে মোৰ কাৰণে আটাইতকৈ বেছি প্ৰত্যাহ্বানমূলক মোৰ কাৰণে পাৰ্ছনেলী মোৰ কাৰণে বাটাৰফ্লাইখিনিয়ে আছে বাটাৰফ্লাই যোনটো এক্সাৰছাইজ সেইটোৱে আছে আৰু সেইটো যথেষ্ট প্ৰত্যাহ্বানমূলক মোৰ কাৰণে কাৰণ মই সঁচা সঁচি ক'ব লাগিব মই সেইখিনি এতিয়াও আয়ত্ৱ কৰিব পৰা নাই য'ত নেকি মই গাঁৱৰ ল'ৰা মই নদীত সাঁতোৰা খালত সাঁতোৰা য'ত ত'ত সাঁতোৰা মানে কিন্তু কথাটো হ'ল মোৰ প্ৰত্যাহ্বানমূলক বুলি আপুনি যিটো শব্দটো কৈছে গতিকে মই বেলেগ এটা ইঞ্চিডেণ্টৰ কথাহে ক'ম মোৰ জীৱনৰ প্ৰথম সাঁতোৰটো যিটো আচলতে মোৰ এটা প্ৰচণ্ড বুৰ্বকামী আছিল আৰু এইটো এনেহেন আছিল যে আমাৰ ঘৰৰ পাছফালে এটা ফিছাৰী ডাঙৰ ফিছাৰী বহুত ডাঙৰ মোটামুটি দেৰ বিঘামান মাটিৰ ফিছাৰী সেই ফিছাৰীটোত মই তেতিয়া সাঁতুৰিব নাজানো মই তেতিয়া মোটামুটি ছিক্স ছেভেন মানৰ ল'ৰা আৰু ঘৰত বহুত পিছফালে ঘৰটোৰ পাছফালে প্ৰকাণ্ড বাৰী এখন বাৰীৰ পিছফালে পথাৰ পথাৰৰ একদম লাষ্টত মানে মোটামুটি দেৰ কিলোমিটাৰমান দূৰত তাতে যদি মই আটাহো পাৰোঁ কোনেও শুনা নাপায় আৰু মই সেইদিনা যাই তাত জাঁপ দিছিলোঁ সাঁতোৰ শিকাৰ কাৰণে কিন্তু এই পতককৈ হাত ভৰি মাৰি কিনে যে উঠি আহিলোঁ ৰিয়েলাইজ কৰিলোঁ দেখোন সাঁতোৰ গতিকে সেয়াই সেই মোৰ কাৰণে বিৰাট স্মৰণীয় অভিজ্ঞতা এইটো